আমাৰ অসমত উদযাপন কৰোৱা প্ৰধান ধৰ্মীয় উৎসৱ সমূহ মানে কি আৰু ধৰক এই আমাৰ বিহু আমাৰ অসমীয়া সম্প্ৰদায়ে বিহু তি তিনি প্ৰকাৰৰ আছে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু এই তিনিটা বিহু আমাৰ পালন কৰে হিন্দু সমাজৰ মানুহে অসমত ইয়াত বহাগ বিহুটোত আমাৰ হেৰি কৰে বহাগ বিহুটোত আপোনাৰ ৰঙালী বিহু বুলি কয় ঢোলে দগৰে ল'ৰাই ছোৱালীয়ে ডা ডাঙৰে সৰুৱে সকলোৱে ঘৰে ঘৰে আহি বিহু মাৰি হুঁচৰি বুলি কয় হুঁচৰি গাই হুঁচৰি গাই তাৰপিছত গৃহস্থই কিবা দক্ষিণা উলিয়াই দিয়ে সেই দক্ষিণা দিয়াৰ পিছত তেখেতসকলে আকৌ অন্য ঘৰলৈ গুচি যায়গৈ গৈ আকৌ অন্য ঘৰত মাৰে মাৰি মেলি সেই তেনেকৈ তেনেকৈ কৰি ইঘৰৰ পিছত সিঘৰ কৰি মাৰি মাৰি আপোনাৰ ৰাতি দছটা বাৰটা হৈ যায়গৈ তেনেকৈ সামৰি আকৌ পিছ দিনাখনো ওলায় আৰু এই মাঘ বিহু মাঘ বিহুটো হৈছে ভোগালী বিহু বুলি কয় আমাৰ আমাৰ গাঁৱৰ মানুহে ধান দাই মেলি ঘৰত শস্য চপাই আনি মাৰি মেলি ঘৰত ভঁৰালত সোমোৱায় তাৰপিছত আৰু বিহু মাঘ বিহুতো আহে মাঘ বিহুত আপোনাৰ এই সংক্ৰান্তিৰ দিনাখন সমূহ ৰাইজে গোট গোট খাই ভেলাঘৰ বনায় ভেলাঘৰ বনাই মেলি তাতে বিহুৰ চিৰা পিঠা আদি বনাই সকলোবিলাক আহি আৰু নিজে সকলোবিলাকে আহি খায় খোৱা বোৱা কৰাৰ পিছত আকৌ তাৰপিছত আপোনাৰ ভাত পানী বনাব ভাত পানী বনাই ধেমালি কৰিব বিহু হুঁচৰিও গাব তাৰ আৰু গাই মেলি আৰু ভাত পানীও খাব খাই মেলি ফূৰ্তি ফৰ্তা কৰি গোটেই ৰাতিটো তেনেকেই আমাৰ এই মেজি মেজি মানে জলুৱা খৰিৰে মেজি পাতে মেজি পাতি পেলাই তাতে আৰু ধেমালি ধেমালি কৰি থাকে গোটেই ৰাতিটো কটাই তিনিটামান বজাত উঠি মেলি আৰু গা পা ধুই সকলোৱে

আহি আৰু জুই জ্বলাই তাতে সেক লয় সেক লৈ মেলি আৰু তাৰপিছত আৰু সকলোবিলাকে ঘৰা ঘৰি ঘৰলৈ গুচি যায়গৈ তাৰপিছতে আকৌ আমাৰ এই কাতি বিহু কাতি বিহু কঙালী বুলি কয় আৰু কাতি বিহু আমাৰ মানে কি এই আহাৰ শাওণ মই ইয়াত কঠীয়া পাৰি কঠীয়া তুলি মেলি হাল কোৰ বাই পেলাই কঠীয়া ৰুই আৰু ৰুৱাৰ পিছত আপোনাৰ এই কাতি মাহ আহিব কাতি মাহত ধান ওলাই ধান ওলাওঁ ওলাওঁতে সেই বিহু আহি পায় সেই বিহুত আমাৰ অন্য একো নাই মানে এনেই নামমাত্র আপোনাৰ পিঠা পনা বনায় তাৰপিছত বুট মগু আদিৰ কিবা ধূপ ধূনাৰে চাকি বন্তি জ্বলাই পথাৰত চাকি জ্বলাই চাকি জ্বলাই আৰু ঘৰলৈ গুচি আহে আৰু ঘৰত আহি ইঘৰে সিঘৰৰ লগত এই পিঠা পনা বা বুট মগু খাই আৰু আমাৰ অসমত মানে বিহুৰ উৎসৱৰ সিমানখিনিয়ে আৰু হেৰি আৰু দীপাৱলী দীপাৱলী আমাৰ অসমতো পতা হয় কিন্তু খুব কম পৰিমাণে কাৰণ দীপাৱলীটো আমাৰ অসমীয়াও পাতে বা বাগানীয়া লোকেও পাতে আৰু বঙালীসকলো পাতে আৰু প্ৰধানকৈ আমাৰ এই মাৰুৱাৰী সম্প্ৰদায়বিলাকে মানে বেছি উদযাপন কৰে তেখেতসকলে দীপাৱলীটো সেয়ে আমাৰ আমি দুদিনীয়াকৈ আমাৰ অসমত এই দীপাৱলীটো পতা হয় প প্ৰথম দিনাখনো সেয়া চাকি বন্তি জ্বলোৱা হয় আৰু এইবোৰ ফটকা চটকা কিবা কিবি জ্বলাই ফুটুৱা হয় ফূৰ্তি ফাৰ্তা কৰা হয় দ্বিতীয় দিনাখনো তেনেকৈ জ্বলাই সামৰণি মৰা হয় কিন্তু মাৰৱাৰী সমাজসকলৰ তেখেতে আকৌ বৰ ডাঙৰকৈ পাতে আমি ইমান দেখা নাই বাৰু হ'লেও তেখেতসকলে পাতে বুলি গম পাওঁ আৰু ঈদ ঈদটো হৈছে আমাৰ মুছলিমসকলৰ বিহু মুছলিমসকলৰ বিহুটো এই আমাৰ অসমীয়া সমাজৰ নিচিনাই মানে তিনি তিনিটা আছে নেকি ঈদ আৰু ঈদুত যোহা আৰু ঈদুল ফিতুৰ নে কি বুলি কয় তেখেতসকলো সেয়া ঈদ মানে ৰমজান নে কি কয় ৰমজান মাহটোত তেখেতসকলে একো খোৱা বোৱা নকৰি গধূলিয়ে এবাৰ খায় নেকি আৰু এই ঈদুল ফিতৰ নে কিহঁতে তেখেতসকলে মানে কুৰ্বান বুলি দিয়ে কুৰ্বান বুলি কয় তাত তেখেতসকলে মানে দুখীয়া মানুহক বস্ত্র দান কৰে কিবা কিবি খোৱা বস্তু দান কৰে আৰু আৰু খ্ৰীষ্টমাছটো হৈছে আপোনাৰ খ্ৰীষ্ট খ্ৰীষ্টানসকলৰ তেখেতসকলে এই ডিচেম্বৰ মাহৰ লাষ্ট আছে চৌব্বিছ ডিচেম্বৰৰ পৰা তেখেতসকলে এই বিহু তেখেতসকলৰ মানে আৰু একত্ৰিছ ডিচেম্বৰলৈকে মানে নেকি তাৰপিছত আৰু তেখেতসকলৰো সেই বিহু সমাপ্ত কৰে আৰু বুদ্ধ পূৰ্ণিমা বুদ্ধ পূৰ্ণিমাটো হৈছে আমাৰ আমাৰ ইয়াতো বুদ্ধ পূৰ্ণিমা মানে বুদ্ধ পূৰ্ণিমাত আমাৰ কিছুমানে বুদ্ধ পূৰ্ণিমাত আমাৰ কিছুমানে কি কৰে নাম কীৰ্তনো পাতিব পাৰে আৰু ৰাইজক কিবা মানে খোৱা বোৱাও দিয়ে তাৰপিছত আপোনাৰ